মা মা শব্দটোৰ পৰাই মই প্ৰথমতে অসমীয়াটো শিকিবলৈ আৰম্ভ কৰিছিলোঁ মোৰ জন্ম হৈছিলে এখন অসমীয়া ঘৰত য'ত আমাৰ মাতৃভাষা আছিল অসমীয়া অসমীয়াটো আমাৰ মাতৃভাষা হিচাপে আমাৰ ঘৰত কথা বতৰা অসমীয়াতে চলিছিলে মায়ে মোৰ সৰু থাকোঁতে প্ৰথমতে সোণ দেহ বোপাই বুলি মাতিছিলে তেতিয়াৰ পৰা হয়তো মই নুবুজা সময়ৰ পৰা হয়তো মই জন্মৰ পিছৰ পৰা তেওঁৰ মুখত যিটো শব্দই শুনিছোঁ সেয়াই হৈছে অসমীয়া অসমীয়াটো মই জন্মগতভাৱে পাইছোঁ মাৰ গৰ্ভত থাকোঁতেই মই হয়তো অসমীয়া শব্দ শুনিছিলোঁ কাৰণ মই অসমীয়া ঘৰত জন্ম অসমীয়া পৰিয়ালত মই ডাঙৰ দীঘল বৰ্তমানেও মই অসমীয়া ভৱিষ্যতেও মই অসমীয়া সেইকাৰণে মোৰ অসমীয়া ভাষাটো মই নিজেও ভাল পাওঁ আৰু মই আই অন্য মানুহৰ আগত কৈয়ো মই ভাল পাওঁ অসমীয়া ভাষাটো পৃথিৱীৰ আটাইতকৈ শুৱলা ভাষা আমি অসমীয়া ভাষাটো যিসমূ যিসমূহ শব্দ আছে খুব সহজতে ক'ব পাৰি মোৰ মনত আছে মোৰ দাদাই বিয়া পতা বৌ দিল্লীৰ বাসিন্দা তেওঁ আছিলে হিন্দীভাষী তেওঁ যেতিয়া আমাৰ ঘৰলৈ বিবাহসূত্ৰে আহিছিলে তেতিয়া তেওঁ হিন্দীত প্ৰথমতে দুই এটা শব্দ কৈ আছিলে হিন্দীত কৈছিলে তাৰপিছত তেওঁ শিকিবলৈ আমাৰ ভাষাটো শিকিবলৈ এক সপ্তাহো নেলাগিলে এক সপ্তাহৰ ভিতৰত তেওঁ ভঙা ভঙা মাতেৰে মোৰ ভালেই সেই ৰকমত তেনেদৰে কথাখিনি কৈছিলে আপোনালোকৰ ভালনে সেই সেনেকৈ আপোনাৰ প্ৰথম কথা আৰম্ভ কৰিছিলে আজি হয়তো তেখেতে অসমীয়া ভাষাত বহুতো বহুতখিনি অভিজ্ঞতা হ'ল অসমৰ আটাইতকৈ আগশাৰী বিশ্ববিদ্যালয়ত তেওঁ পাঠদান কৰায় পাঠদানত তেওঁ পদাৰ্থ বিজ্ঞান বিভাগত পাঠদান কৰায় তাত যিসকল ছাত্ৰ ছাত্ৰীয়ে পঢ়ি আহিছে তেওঁলোকে কয় যে বাইদেৱে বৰ শুৱলাকৈ অসমীয়া ভাষা কয় কিন্তু তেওঁ উপাধিটো বাহিৰৰ যেন লাগে তেতিয়া হয়তো আমি গৌৰৱ কৰোঁ যে তেখেত আমাৰ ঘৰৰে বোৱাৰী অসমীয়া ঘৰৰ বোৱাৰী অসমীয়া ঘৰৰ জীয়ৰী নিচিনা হ'ল সেয়া হৈছে মোৰ অসমীয়া ভাষা অসমীয়া ভাষাটো পৃথিৱীৰ আটাইতকৈ শুৱলা ভাষা কাৰণ আমি প্ৰতিটো শব্দত এটা মৰম দি এটা খুব আদৰেৰে কথাটো কওঁ বাহিৰৰ ভাষাৰ নিচিনাকৈ দম দি বা দমৰ সুৰত ইধৰ আ জাও ৱাহা মত যাও সেনেকুৱা নিচিনা নহয় আমি কথা কওঁ এইফালে আহকচোন ইফালে নাযাবচোন আপোনাৰ ভালনে মোৰ ভাল খুব শুৱলাকৈ কোৱা হয় খুব মিঠা এটা অনুভৱ থাকে অসমীয়া ভাষাটোত বহুত মধুৰতা আছে যিবোৰ মধুৰতা হয়তো পৃথিৱীৰ কোনো ভাষাত পোৱা নাযায় এই ভাষাটোৰ কথা যিমান ক'ম সিমানেই কম হয় গোটেই বিশ্বত বিভিন্ন প্ৰান্তত থকা অসমীয়াসকলে বিভিন্ন সময়ত অসমীয়া ভাষাটো তেওঁলোকে প্ৰয়োগ কৰে আৰু নিজৰ সতি সন্ততিকো অসমীয়া ভাষাটো শিকায় আমাৰ আজিৰ প্ৰজন্মই হয়তো অসমীয়া ভাষাটো লিখিবলৈ কি কিছুমান সং কিছুসংখ্যক অভিভাৱকে নিজৰ পুত্ৰসকলক অসমীয়া ভাষাটো লিখিবলৈ শিকোৱা নাই কিন্তু কথিত ভাষাটো অসমীয়া অসমত বহুত সংখ্যক ভাষা আছে কিন্তু সকলো ভাষাৰে মূল হৈছে অসমীয়া ভাষা যেনেকৈ নগা ভাষাটো যেনেকৈ ব্যৱহাৰ হয় নাগালেণ্ডত তাত ব্যৱহাৰ হয় নাগামিজ মানে অসমীয়া আৰু নগা মিক্স হৈ পেলাই নগামিজ সেয়া হৈছে অসমীয়া ভাষা এই এই ডাঙৰ সাৱলীল ভাষাটোৰ কাৰণে বিভিন্ন ধৰণৰ সময়ত বিভিন্ন ধৰণৰ আন্দোলন কৰা হৈছিলে ভাষা আন্দোলন ইয়াৰ অন্যতম বহুতো শ্বহীদৰ তেজেৰে অসমীয়া ভাষাটোক ৰক্ষা কৰিবলৈ বহুতে অপ্ৰাণ চেষ্টা কৰিছে বৰ্তমান খিলঞ্জীয়াসকল এই ভাষাটোৰ উন্নতিৰ কাৰণে এই ভাষাটো জীয়াই ৰাখিবলৈ কাৰণে বহুত চেষ্টা কৰিছে কাৰণ বহিৰাগত বহিৰাগত লোকসকল আহি তেওঁলোকে তেওঁলোকৰ নিজৰ ভাষাটো অসমত প্ৰচলিত কৰিব খুজিছে অসমত প্ৰচলিত কৰিব খোজা ভাষাটো সেইটো অসমৰ নিজৰ ভাষা নহয় আৰু আমি কেতিয়াও সেইটো ভাষা আ আঁকোলি আঁকোৱালি ল'ব নোৱাৰোঁ অসমীয়া ভাষাটোৰ যি সাৱলীল আৰু যি সুন্দৰ উচ্চাৰণ আছে সেই হ হয়তো অসমৰ উজনি অসমৰ সকলো প্ৰান্তত এই ভাষাটো বৰ সুন্দৰকৈ কোৱা যায় অসমৰ সুন্দৰ কণ্ঠত অসমীয়াৰ যিসমূহ গীত ৰচনা কৰি থৈ যোৱা হৈছে সেই গীতসমূহ আজিও শুনিলে বৰ সুমধুৰ হয় গীতসমূহৰ ভাৱ অসমীয়া গীতসমূহৰ কথা সুৰ লহৰ গোটেই বিশ্ব বিখ্যাত অসমৰ এজন স্বনামধন্য গীতিকাৰ আছিল ভূপেন হাজৰিকা তেখেতে অসমীয়া অসমীয়া সংগীত জগতত অসমীয়া গান গোটেই পৃথিৱীত বিশ্ববিখ্যাত কৰি তুলিছিলে আৰু বৰ্তমান সময়ত অসমীয়া ভাষাৰ গীতসমূহ জুবিন গাৰ্গ নামৰ শিল্পীজনে গোটেই অসমত গোটেই বিশ্বত নাম জয় কৰাইছে অসমীয়া ভাষাটো মোৰ অভিমান নহয় মোৰ স্বাভিমান হয় মই অসমীয়া মই জন্মগত অসমীয়া অসমৰ কাৰণে মোৰ জনম লৈ হৈছে অসমীয়াতেই মোৰ প্ৰথম অসমীয়াই মোৰ শেষ